ঘৰ সৰা বুলি ক'লে সাধাৰণ লোকে যেনেদৰে ঘৰ সাৰে ঠিক তেনেকৈ ময়ো সূতা বা ঝাৰু ব্যৱহাৰ কৰি ঘৰ সাৰোঁ আৰু সূতাটো লাভ কৰোঁ যেতিয়া নেকি আমি বাৰিষা কালত ধান খেতি কৰোঁ সেই ধান দুই তিনিমাহমান পিছত আমি ধান কাতি আনি ঘৰতে গৰু বা ট্ৰেক্টৰ ব্যৱহাৰ নকৰাকৈ নিজৰ ভৰিৰে মৰণা মাৰি তাৰ পৰা সূতা প্ৰস্তুত কৰোঁ আৰু ঝাৰুটোও ঠিক তেনেকৈ ঘৰতে প্ৰস্তুত কৰি ঘৰ সাৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু আলতীয়া মাটি লগত গোবৰ মিক্স কৰি মই ঘৰ মচোঁ আৰু ঘৰৰ মজিয়া মচিবলৈ গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয় আৰু সেই গৰুৰ গো গোবৰ দুই তিনিদিনমান পানীত তিয়াই থৈ পিছত মাটিৰ লগত মিহলাই ঘৰ মোচিলে অত্যন্ত সুবিধা হয় আৰু ঘৰ মোচা খুব ভাল হয় আৰু ইয়াৰ পৰা বহুতো উপকাৰিতা দেখিবলৈ পোৱা যায় যেনেকৈ গোবৰক আমি সাৰ হিচাপে ব্যৱহাৰ কৰি খেতি বাতি উন্নত কৰাৰ লগতে ইয়াক আমি বিভিন্ন ধৰণে যেনেকে গোবৰ আমি শুকাই জ্বলাই পোহৰৰ বাবে প্ৰস্তুত কৰিব পাৰোঁ